অসমৰ লোকসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ বহুতো ধৰণৰ প্ৰতিৰোধক ব্যৱস্থা ল'ব পাৰে যেনে নৱগত শিশুসকলৰ টীকাকৰণ মাহে মাহে নিয়মীয়া পৰীক্ষাও নিয়োগ দিব পাৰে আৰু মানে আমাৰ অসমত সদায় আমি য়োগা কৰিব কৰি থাকোঁ লগতে আমাৰ তেজ পৰীক্ষাসমূহ কৰি কৰোঁ নিয়মীয়াভাৱে যদি আমি পৰীক্ষাসমূহ কৰিবলৈ যাওঁ তেতিয়া আমাৰ স্বাস্থ্য হৈ থকাৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিম যেনে পানী ঢাকি থওঁ পানী আদি নলাৰ এইবোৰ চাফা কৰি পেলাই মেলেৰিয়া মহৰ আক্ৰমণৰ পৰাও আমি বাচি থাকিব পাৰিম আৰু লগতে আমাৰ জ্বৰ আদি হোৱাৰ পৰা যদি আমি পৰিষ্কাৰো হৈ থাকিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ হ'ব নোৱাৰে গতিকে আমি যিমান পাৰোঁ নিজকে পৰিষ্কাৰ কৰি থাকিব লাগে আৰু ডাক্তৰ ওচৰত যাব লাগে ধৰি লোক এতিয়া সাতদিনৰ ওপৰত যদি আমাৰ বেমাৰ আজাৰ হয় বা কাহ ধৰে তো আমি অতি সোনকালে চিকিৎসকৰ ওচৰত গৈ চিকিৎসা ল'ব লাগে যাতে আমাৰ বেলেগ ধৰণৰ ডাঙৰ বেমাৰ নহয় যদি আমাৰ দেহৰ উষ্ণতা বাঢ়ে মানে প্ৰেছাৰ হয় তেতিয়াহ'লে আমি ঘৰুৱা বহুতো ধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ যেনে বেছি টেঙা খোৱা আদিবোৰ ডাক্তৰো দেখাব পাৰোঁ গতিকে যদি ক'ব যাওঁ আমি ডাক্তৰ আৰু ঘৰুৱা উপায় দুয়োটা কৰিব লাগে